হেল্ল' হেল্ল' অঁ কওক মই শুনা পাইছোঁ হয় পাইছোঁ পাইছোঁ কওক

অঁ অঁ অঁ যাম তা অঁ টাইমটো কেতিয়া দিছে আপুনি জানেনে হয় নেকি তেতিয়াহ'লে হ'ব দিয়ক আমি দছটা মানত ওলাই যাওঁ টাইমতকৈ কিছু আগত যাওঁ চাৰে দছটাত কৈছে যিহেতু আপুনি কি কয় অঁ অঁ আমি দছ অঁ আৰু হয় সেইটো গতিকে আমি স সময়তকৈ আগত গৈ আমি মানে বস্তুখিনিও জানি লওঁ আমাৰ মানে কি কি সুবিধা আছে বা কেনেকুৱা কি গোটেইখিনি জানি ল'ব পাৰিম হয় হয়নে আপুনি কি একমত নে অঁ

অঁ য আমি যদি ডকুমেণ্টছ লৈ নাযাওঁ তাতে আকৌ যদি ডকুমেণ্টছ লগা হয় তেতিয়াহ'লে আকৌ ঘৰ আহি পাই যদি টাইমটো গুচি যায় দিগদাৰি হ'ব নহয় মই গোটেইখিনি ডকুমেণ্টছ লৈ যাম একাউণ্ট মানে বেংক একাউণ্ট পৰ্য্য়ন্ত আপুনিও লৈ ল'ব জেৰক্সটোও লৈ ল'ব লগত অৰিজিনখিনিৰ লগত অঁ অঁ ল'ম দিয়ক কাৰণ কেনেকুৱা বস্তু কিবা লি কিবা ইম্পৰ্টেণ্ট কিবা থাকিলে আমি তাত অলপ লিখা মেলা কৰি লৈ আহিম আৰু বস্তুটোৰ বিষয়ে কিহৰ বিষয়ে হয় আৰু ডকুমেণ্টছ মই গোটেইখিনি ল'ম আপুনি ল'ব আৰু লগতে জেৰক্স কপিও ল'ব গোটেইবিলাকৰে ঠিক আছে দিয়ক মোক মানে যোৱাৰ আগে আগে আৰু আপুনি এটা ফোন কৰিব মই ৰেডি হৈ থাকিম ঠিক আছে তেতিয়াহ'লে ঠিক আছে